কুকুৰা বেমাৰৰ বিষয়ে কুকুৰা পোৱালীবোৰ কুকুৰাবোৰ জুপুকা লাগে আকৌ চকুটো ৰঙা চকুটো লেতেপা বান্ধে বেমাৰ আজাৰ হয় আকৌ অইনৰপৰাও আহি যায় বহুত বেমাৰ আজাৰ কুকুৰেও আনে লেতেৰা বস্তু খাই পেলাইও বেমাৰ হয় টুপনিয়াই থাকে খাবলৈ মন নকৰে তেতিয়া বেমাৰ হ'লে আঁতৰাই থ'ব লাগে অকলে এটাকৈ হ'লে মানে বান্ধি থওঁ চব যদি হয় তেতিয়া অকণ দিগদাৰ হয় মৰি যায় আৰু তেতিয়া আমি দৰব পাতি কৰিব লাগে দৰব পাতি ডক্তৰৰ ওচৰৰপৰা আনিলেহে পোৱালিবোৰ আৰু ভাল হয় নহ'লে মৰি যায় প্ৰায়ভাগ বেছি মৰিয়ে থাকে মৰিয়ে যায় দেখোন হেৰি কি বুলি কয় আৰু ডক্তৰৰপৰা দৰব পাতি আনি খোৱালেও বৰ বচা আশা নাথাকে মৰিয়ে থাকে আৰু কুকুৰাৰ বিষয়ে কৈ আছো বাৰু কুকুৰা এয়া এতিয়া মেলিয়ে থৈ দিবলগীয়া হয় কুকুৰা মেলি থ'লেও যিটি খাই কৰি বেমাৰ আজাৰ হয় এতিয়া দৰব পাতি খুৱালে আৰু অকণমান আৰোগ্য হয় ডক্তৰৰ ওচত কুকুৰ কুকুৰ কুকুৰটি কুকুৰ ঘৰচীয়া কুকুৰ ঘৰতে পুহোঁ কুকুৰ কুকুৰ পুহিলে যত্ন ল'ব লাগে আৰু কুকুৰাও আৰু চবৰে যত্ন লৈয়ে থাকিব লাগে ঘৰত কুকুৰ পুহিলে ঘৰচীয়াগতে দানা দিব লাগে ভাত দিব লাগে খাবলৈ সময়মতে মৰমো কৰিব লাগে আৰু বান্ধিও থ'ব থওঁ এই মানুহৰ কাৰণে